মোৰ ৰন্ধনশৈলীত ব্যৱহাৰ হোৱা অসাধাৰণ উপাদান বুলি ক'বলৈ গ'লে আচলতে মই জাতি লাওৰ লগত বইলাৰ মাংস বনাও মাংসখিনি ভালদৰে মচলা দি মেৰিনেট কৰি আগতীয়াকৈ ধুই লওঁ তাৰ পাছত কেৰাহীত তেল দি পিয়াজ জলকীয়া আদা নহৰু এই সকলোখিনি উপাদান দি লওঁ দিয়াৰ পাছত মই তাত মাংসখিনি দি ভালদৰে ভাজি ভজাৰ পাছত তাত আলু আৰু জাতিলাও দি মই ভালদৰে মাংসখিনি ভাজি ভাজি ভাজি ভাজি তাত অলপ পানী দিওঁ আৰু তেনেদৰেই মই সেই ৰেচিপিটো তৈয়াৰ কৰোঁ আচলতে মই এইটোৰ কাৰণে কৰিবলগীয়া হয় কেতিয়াবা মানে মই যৌথ পৰিয়ালত বাস কৰা এগৰাকী বোৱাৰী কেতিয়াবা মোৰ পাচলি মানে বস্তু যেতিয়া কম হৈ যায় তেতিয়া মই তেনেদৰে বনাবলগীয়া হয় আৰু এটা অসাধাৰণ বুলি কবলৈ গ'লে মই দালিৰ পকৰী বনাওঁ দালিখিনি ভালদৰে মই তিয়াই থওঁ তিয়াই থোৱাৰ পাছত মই মিক্সিত পিছি লৈ তাত মই নৰসিংহৰ পাত দি জলকীয়া আদা নহৰু সেইখিনি দি মই দালি দি এটা পকৰী বনাওঁ খাবলৈ খুব সোৱাদ লাগে